মই এতিয়া এই গুৱাহাটীৰ পৰাই কৈছিলোঁ ৰ'ব আপোনাৰ এই মই এটা সেই লগ এই মানে মানুহ এটা তাৰ পৰা আপোনাৰ নাম্বাৰটো ল'লোঁ এতিয়া এই অলপ এই কিবা দুই এষাৰমান কথা ক'ব লগা আছিল আপোনা ওতৰ আপোনাৰ লগত তাৰমানে সেই এই হাউলীৰ ৰাস আপোনালোকৰ দেখাটো পাইছে কিজান আপোনালোকৰ তাতে হাউলীৰ ৰাস হাউলীৰ অঁ হাউলীৰ ৰাস জানে কেনেহেন কি হয় বাইদেউ কিবা লটাৰীৰ টিকটৰ কিবা সেই আছে নেকি অঁ সেয়েতো অঁ

অঁ বাইদেউ এতিয়া এই লটাৰী খেলাৰ কাৰণে মোক সেই এটা বা দুটা টিকট ৰাখি দিবচোন আমি এতিয়া দহজনমান মানুহ যাম ইয়াৰ পৰা তাতে মানে থকা মেলাৰ সুবিধাটো আছে নহয়

অঁ এতিয়া তাৰমানে সেই বাইদেউ মই এই টিক হাউলী ৰাসৰ টিকট দুটামান পালে আপুনি ৰাখি থ'বচোন নহ'লে অঁ